অঁ মই ভালপোৱা যিকোনো এটি উৎসৱ হৈছে বিহু বিহু অসমীয়াৰ জাতীয় উৎসৱ বিহু অসমীয়াৰ আয়ুসৰেখা বিহু অসমীয়াৰ চিনাকী অসমীয়াৰ আৱেগ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবেই বিহুক লোক সংস্কৃতিৰ দাপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয় মনৰ ফুৰ্তি প্ৰকাশৰে নৃত্য গীত মাতৰে অসমীয়াই বিহু পালন কৰি একতাৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখিছে জাতিটোৰ ঐতিহ্য বহন বহন কৰা বিহু প্ৰধানত তিনি প্ৰকাৰৰ বহাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু মাঘ বিহু বা ভোগালী বিহু বহাগ বিহু বা ৰঙালী বিহু বহাগ বিহু চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ ছয়দিনলৈ মুঠ সাতদিন ছয়দিনলৈ মুঠ সাতদিন পালন কৰা হয় এই বিহুত প্ৰত্যেক দিনকে সুকীয়াকৈ নামকৰণ কৰা হৈছে সেয়া হ'ল গৰু বিহু মানুহ বিহু গোঁসাই বিহু তাঁতৰ বিহু নাঙলৰ বিহু জীয়ৰী বা চেনেহী বিহু চেৰা বিহু আৰু এই সাতটা বিহুকেই অসমীয়াৰ সাত বিহু বুলি জনা যায় চ'তৰ সং গৰু বিহু চ'তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয় সৰ্বজনবিদিত যে অসমীয়া সমাজৰ গৰু গো লক্ষ্মী বুলি জ্ঞান কৰা হয় সেয়ে গৰু বিহু দিনাখন ৰাতিপুৱা গৰুক মাহ হালধি নুৱাই সমীপৰ নৈ পুখুৰী অথবা বিললৈ নি গা ধোৱাই দিয়া হয় গা ধোৱাৰ আগতে লাও বেঙেনা হালধি থেকেৰা কেৰেলা আদিৰে তৈয়াৰ কৰা চাট লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হ'বি বৰ গৰু বুলি গালৈ দলিয়াই গৰুৰ শ্ৰী বৃদ্ধি কামনা কৰা হয় সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তি পাতেৰে মাখিয়তি মাখি পাত মাখি মৰে জাক জাক আদি গৰু গাই বিচি দিয়া হয় আৰু পিঠা পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয় মানুহ বিহু গৰু বিহুৰ পাছদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা মানুহৰ বিহু পালন কৰা হয় মানুহৰ বিহুত ৰাতিপুৱাই সকলোৱে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয় মানুহ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজ সিজনক বিহুৱান উপহাৰ দিয়ে গোঁসাই বিহু ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয় সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয় তাঁতৰ বিহু অসমীয়া জাতিৰ জনজাতীয় আদৰৰ সম্পদ তাঁতশাল অসমীয়া শিপিনীয়ে হেনো তাঁতশালতে সপোন ৰচে দৈনন্দিন জীৱনত ব্যৱহৃত সাজপাৰসমূহ শিপিনীসকলে ঘৰতে তৈয়াৰ কৰি লয় এই তাঁতশালখনক মৰ্য্য়দা প্ৰদানেৰে সেই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে নাঙলৰ বিহু মূলত কৃষি কৰ্মতে নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল সেয়েহে কৃষিকৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয় চেনেহী বা জীয়ৰী বিহু বিহুৰ ষষ্ট দিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয় এই বিহুত বিয়া দিয়া জীয়ৰী ঘৰ নিজৰ ঘৰলৈ আহে সেয়েহে এই সেইদিনা চেনেহী বা জীয়ৰী বিহু বুলি কোৱা হয় চেৰা বিহু সাতবিহুৰ শেষৰ দিনা চেৰা বিহু আৰু এই বিহুক কোনো কোনোৱে এৰা বিহু বুলিও কয় এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষে এশ এবিধ শাক খোৱাৰ নিয়ম আছে আৰু বহাগ বিহুত আমি বৰ্তমান দেখা যায় বৰ্তমান বিভিন্ন ধৰণৰ অনুষ্ঠান উদযাপন কৰে বিভিন্ন ধৰণৰ আজিকালি গায়ক গায়িকা নিমন্ত্ৰণ কৰা দেখা যায় আৰু বিভিন্ন ঠাইত বৰ্তমান আমি মুকলি বিহুতকৈ গছতলৰ বিহু এনে এনেধৰণৰ বিহুতকৈ আমি আজিকালি ষ্টেজত প্ৰগ্ৰেম কৰা দেখিবলৈ পাওঁ ষ্টেজত গায়ক নিমন্ত্ৰণ কৰি তাত আমি সকলোৱে ফুৰ্তি কৰা দেখিবলৈ পোৱা যায় এনেদৰে আৰু বহাগ বিহু উদযাপন কৰা হয় বহাগ বিহুৰ আন এক বিশেষত্ব হৈছে হুঁচৰি গোৱা সৰু বৰ সকলোৱে মিলি বহাগৰ প্ৰথমকেইটা দিনত সকলোৰে ঘৰে ঘৰে গৈ হুঁচৰি গায় গৃহস্থৰ কুশল মংগল কামনা কৰে কোনো কোনো ঠাইত স্থানীয় লোকসকলে গোটেই মাহটো জুৰি হুঁচৰি গায় কাতি বিহু বা কঙালী বিহু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয় সেই সময়ত ভঁৰালত ধান শেষ হয় আৰু ধান চপাবলৈ যথেষ্ট সময় থাকে অভাৱ অনাটনেৰে ভৰা এই সময়ত কাতি বিহু উদযাপিত হোৱাৰ বাবে ইয়াক কঙালী বিহু বুলিও কোৱা হয় এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসী পুলি ৰুই সন্ধিয়া তুলসীৰ গুৰিত চাকি জলাই প্ৰাৰ্থনা কৰে তদুপৰি ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতি পথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায় অসমৰ কোনো কোনো ঠাইত কাতি বিহুত আকাশবন্তিও জ্বলোৱা দেখা যায় মাঘ বিহু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোত মাঘ বি বিহু হিচাপে পালন কৰা হয় বিহুৰ আগৰ দিনটোত উৰুকা বোলে এই বিহু পালনৰ আগে আগে ধান খেতি চপাই ভঁৰাল ভৰাই ৰখা হয় আৰু এইসময়ত অসমৰ সকলো মানুহৰে ঘৰতে খোৱা লোৱাৰ নাটনি নাথাকে একেবাৰে দৰিদ্ৰ ঘৰৰ হ'লেও এসাজ আনন্দ কৰি খোৱাৰ সম্বল থাকে সেইকাৰণে এই বিহুক ভোগালী বিহু বুলিও জনা যায় এই বিহুত প্ৰতি ঘৰতে গৃহিণীসকলে বহু ৰকমৰ পিঠা পনা বনায় আন আন চিৰা পিঠা ভোগ্য় বস্তুৰ উপৰি চুঙা পিঠা এই বিহুৰ এটা বৈশিষ্ট্য় মেজি ঘৰ বা ভেলা ঘৰ ধেৰা ঘৰ মাঘ বিহুৰ আন এটা বৈশিষ্ট্য় উৰুকা কেইদিনমানৰ আগৰ পৰা গাওঁৰ ডেকা ল'ৰাসকলে পথাৰৰ নৰা কটাত ব্যস্ত হৈ পৰে এই নৰাৰে বিভিন্ন ধৰণেৰে ভেলাঘৰ সাজি উৰুকাৰ নিশা পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে ভেলাঘৰত ভোজ ভাত খায় গাওঁৰ জীয়ৰী বোৱাৰী বুঢ়া মেথাসকলেও ৰাজহুৱা ঠাইত বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ খায় মাঘবিহুৰ ৰাতিপুৱা পৰম্পৰা অনুসৰি এই ভেলাঘৰ জ্বলাই অগ্নিদেৱতাক প্ৰাৰ্থনা কৰা হয় মাঘ বিহু অসমৰ কেইটামান বিশেষ অঞ্চলত পৰম্পৰা অব্যাহত ৰাখি ম'হ যুঁজ কুকুৰা যুঁজ কণী যুঁজ আদি অনুষ্ঠিত কৰা হয় সামৰণি বিহুৱে অসমীয়া সভ্যতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে অসম আৰু অসমত বাস কৰা প্ৰতিটো জানি জাতি জনগোষ্ঠীৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অতি উলহ মালহেৰে বিহুৰ লগতে তেওঁলোকৰ উৎসৱসমূহ পালন কৰে বিহু অকল আমি অসমীয়া সমাজ বুলিয়ে নহয় অসমত বাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে বিহু পাল উদযাপন কৰে মিচিং জনগোষ্ঠীয়েও তেওঁলোকৰ তেওঁলোকৰ আলি আই লিগাং পালন কৰে অসমীয়াসকলেও বিহু উদযাপন কৰে অসমীয়াত অসমত বাস কৰা অকল অসমীয়া বুলিয়ে নহয় বিভিন্ন জনগোষ্ঠী যেনে মুছলমানসকলেও বিহু উদযাপন কৰে আৰু অকল হিন্দু বুলিয়ে নহয় হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলো ধৰ্মই মিলি আমি বিহু উদযাপন কৰোঁ আৰু এনেদৰেই আমাৰ বিহু হৈছে আমাৰ অসমীয়াৰ মান সন্মান আৰু গতিকে আমি বিহুক ধৰি ৰখাটো হৈছে আমাৰ কৰ্তব্য গতিকে আমি সকলোৱে মিলি সুন্দৰভাৱে বিহু উদযাপন কৰিব লাগে